ভিডিঅ' গেমতকৈ খেলপথাৰত গৈ সময়নীয়াৰ সৈতে যিটো আমি খেল খেলোঁ সেই খেল খেলোলে আমাৰ কি হয় শৰীৰ আৰু মন দুয়োটাই ভাল হৈ থাকে বুলি মই ভাবোঁ

আমি আমি যেতিয়া এটা মোবাইলত এটা খেল খেলোঁ দেই সেই মোবাইলটোত আমি কি হয় এটা মোবাইল আমি এটা মোবাইলত আমি এজন মানুহেহে খেল খেলিব পাৰোঁ আমি যদি সেই খেলটোত মোৰ লগৰ আৰু এজন আছে সেই দুইজনে আমি খেলিব বিচাৰোঁ একেটা খেলেই কিন্তু আমি সেইটো খেলিবৰ কাৰণে আমি তাত কোনো ধৰণৰ আমি সুযোগ নাপাওঁ গতিকে কি হয় এইবিলাক যিবিলাক খেল আমি ভিডিঅ' বা ভিডিঅ' গেম বা মোবাইলত যিবোৰ আমি খেল খেলোঁ সেই গেমবিলাকতকৈ যদি আমি কোনোবা এখন প্লে' গ্ৰাউণ্ডত গৈ পেলাই আমি আমাৰ লগৰ লগৰীয়াৰ লগত যদি খেল খেলিব যাওঁ তেন্তে আমাৰ কি হয় মনটোও যথেষ্ট ভাল লাগে আকৌ আমাৰ যিটো শৰীৰ সেই শৰীৰ যথেষ্ট ফিটনেছ হৈ থাকে বুলি ভাবোঁ কিয়নো আমি যদি খেলপথাৰত খেলিবলৈ যাওঁ তেতিয়া আমাৰ যথেষ্ট লাভালাভ হয় আমি খেলপথাৰত গৈ আমি ইজনে সিজনৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰোঁ তেওঁলোকৰ লগত ইজনে সিজনৰ লগত আমি কিবা এটা খেলিলোঁ বা আমি দৌৰা দৌৰি কৰি খেলিলোঁ সেইটোৰ প্ৰতি আমাৰ কি হয় আমাৰ দৌৰা দৌৰি কৰিলে আমাৰ তেজটো চলাচল হ'ল আমাৰ শৰীৰৰ যিবিলাক পেশী সেই পেশীবোৰ মজবুত হ'ল ইয়াৰ উপৰি আমাৰ যিটো মনটো মনটো আমাৰ ঘৰত থাকিলে কি হয় আমি ঘৰত যেতিয়া অকলে অকলে সোমাই থাকোঁ তেতিয়া আমি কিবা এটা অকলশৰীয়া যেন অনুভৱ কৰোঁ গতিকে এই অকলশৰীয়া অনুভৱটো আমি দূৰ কৰিবৰ কাৰণে কি কৰোঁ আমাৰ যি সমনীয়া আছে সেই সমনীয়াবিলাকৰ সৈতে আমি যদি এখন খেলপথাৰত যাওঁ সেই খেলপথাৰত গৈ সমা সমনীয়াবিলাকৰ লগত আমি তেওঁলোকে যি খেলি ভাল পায় তেওঁলোকৰ লগত খেলোঁ তাৰ ফলত আমাৰ যথেষ্ট মনটো ভালো লাগে আৰু আমি যিহেতু স্কুলত এতিয়া আমি সৰু ল'ৰা ছোৱালীৰ লগত কথা কৈছোঁ আমি সৰু ছোৱালীবিলাকে কি হয় তেওঁলোকে ঘৰত থকাতকৈ তেওঁলোকে স্কুলত থাকি ভাল বেছি ভাল পায় কিয়নো তেওঁলোকে ইচ অকল তেওঁলোকক আমি যি আমি নাৰ্চাৰী হওক তেওঁলোকক প্ৰি প্ৰাইমেৰী যিবিলাক ক্লাছ সেই প্ৰি প্ৰাইমেৰী ক্লাছবিলাকত তেওঁলোকক আমি খেলৰ জৰিয়তে আমি শিক্ষা দিবলগীয়া হয় গতিকে খেলৰ যদি শিক্ষা দিলে তেওঁলোকে কি হয় তেওঁলোকৰ মনটোও ভাল লাগে ইয়াৰ উপৰি তেওঁলোকৰ শৰীৰটোও যথেষ্ট মজবুত হৈ থাকে গতিকে এই ক্ষেত্ৰত তেওঁলোকে শৰীৰ আৰু মন দুয়োটা ভাল কৰি ৰাখিবলৈ হ'লে টিচাৰ্চবিলাকে কি কৰিবলগীয়া হয় তেওঁলোকক এনেকুৱা ধৰণৰ খেল তেওঁলোকক খেলাবলগীয়া হয় যিবোৰ খেলৰ দ্বাৰা তেওঁলোকৰ শৰীৰ আৰু মন ভাল হৈ থকাৰ উপৰিও তেওঁলোকে আমাৰ কিতাপৰ যিবিলাক বিষয়বস্তু সেই বিষয়বস্তুবিলাক অতি সহজে তেওঁলোকে আয়ত্ত্ব কৰিব পাৰে আমি এনে নকৰি যদি টিচাৰ্ছবিলাকে কি কৰে যে তই আমুকটো কৰিবই লাগিব বা তা তোক এনেকৈ শিকাম তই আমি তেওঁলোকক ধৰি ধৰি শিকোৱাৰ শিকোৱাৰ হেৰি বিপৰীতে তেওঁলোকক যদি আমি খেলৰ জড়িয়তে যেতিয়া আমি অংক এটা শিকাবলগীয়া হ'ল অংকটো শিকাবলগীয়া হওঁতে আমি কি হয় ল'ৰা ছোৱালীবিলাকক একে একে যেনিবা দুই সেই একে একে দুইটো শিকিবলৈ হ'লে তেওঁলোকক কি কৰিব লাগিব এতিয়া আমি খেলি আছোঁ যেনিবা এতিয়া তিনিটা ল'ৰাই খেলি আছোঁ তিনিটা ল'ৰাৰ ভিতৰত এতিয়া আমি দুটা ল'ৰাক মাতিলোঁ যেনিবা তই আৰু তই এটা ভাগ হ'লা ভাগ হ'লি সেই ভাগকেইটা দুটাত কিমান এইটো এই দুটা ভাগ কেইটা হ'লগৈ এতিয়া ই আৰু সি কেইটা হ'ল এক ই কিমান হ'ল দুই গতিকে আমি তেওঁলোকক সংখ্যাৰ ধাৰণাটো তেনেকৈ দিব পাৰোঁ এতিয়া আমি যদি কি বিয়োগৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ তেন্তে আমি ক'ব লাগিব তিনিজন ল'ৰা আছিলে এজন যেনিবা তেওঁ ঘৰত মাকে বা দেউতাকে মাতিলে তিনিজন ল'ৰাৰ ভিতৰত এজন গুচি গ'লে তেতিয়া ঘৰত কেইজন থাকিলে দুজন থাকিলে গতিকে আমি তেওঁলোকক আমি কিবা এটা বস্তু এটা সংখ্যাৰ ধাৰণা হওক বা শব্দৰ ধাৰণা এটা আমি তেওঁলোকক কিছুমান খেলৰ জৰিয়তে দিব পাৰোঁ গতিকে সেই খেলৰ জৰিয়তে যদি আমি কিবা ধাৰণা এটা দিওঁ তেতিয়া তেওঁলোকৰ মনবোৰ কি হয় যে তেওঁলোকে যিহেতু অনুকৰণ প্ৰিয় এটা শিশু শিশু শিশুসকল যথেষ্ট অনুকৰণ প্ৰিয় হয় গতিকে তেওঁলোকে সেই অনুকৰণৰ জৰিয়তে অতি সহজে বস্তু এটা তেওঁলোকে আয়ত্ত্ব কৰিব পাৰে আৰু তেওঁলোকৰ মাইণ্ডবোৰ ইমানেই চাৰ্প যে তেওঁলোকে কিবা এটা কথা আপুনি যিকোনো এটা কথা ক'ব ইমান পটকৈ কেট্চ কৰি ল'ব পাৰে আৰু তেওঁলোকৰ তেওঁলোকৰ মগজুতো আমি এখন যিহেতু বগা কাগজ বুলি ক'ব লাগিব কিয়নো তেওঁলোকৰ মগজুটো এখন মগজুত কোনো ধৰণৰ নাথাকে কোনো নাথাকে বুলি ভাবোঁ তেওঁলোকে এতিয়া কিবা এটা বস্তু আমি ধৰিলোঁ তেওঁলোকে প্ৰথম চৰাই দেখিলে তেতিয়া সুধি থাকিব এইটো কি মা বা দেউতাই এইটো কি তেতিয়া আমি সিহঁতক আমি এনেকুৱা অভিভাৱক আমি দেখা পাওঁ যে বাৰে বাৰে যদি টিউচাৰ ল'ৰা ছোৱালীবিলাকে প্ৰশ্ন কৰি থাকে বাপেক মাকবিলাকে কয় যে কি বাৰে বাৰে প্ৰশ্ন কৰি আছ তোক মাৰ লাগে নেকি গতিকে আমি এনেধৰণৰ কথাবোৰ ল'ৰা ছোৱালীক নকৈ তেওঁলোকক আমি শুৱলা ভাষাৰে তেওঁলোকৰ মনত কোনো ধৰণৰ আঘাত নসনাকৈ আমি তেওঁলোকক উত্তৰবোৰ দিব লাগে যিহেতু তেওঁলোকৰ এইখন পৃথিৱীলৈ নতুনকৈ আহিছে গতিকে তেওঁলোকে পৃথিৱীখনৰ বিষয়ে একো জনা নাই গতিকে তেওঁলোকক আমি পৃথিৱীখনৰ যি বস্তু সেই বস্তুবিলাকৰ বিষয়ে চিনাকী কৰাই দিয়াতো আমাৰ আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে সেই দায়িত্বৰ কৰ্তব্যৰ ফালে আমি পৰা আমি ফালৰি নাকাটি দি তেওঁলোকে যি আমাক শিকিব বিচাৰে সেই শিকিব বিচৰা বস্তুকেইটা আমি তেওঁলোকক শিকাব লাগে সেই ক্ষেত্ৰত তেওঁলোকক আমি ধমকি দি তেওঁলোকক আমি শিকাব নোৱাৰোঁ গতিকে কি কৰিব লাগে তেওঁলোকক তেওঁলোকে এতিয়া যিটো মোক কথা ক'লে এতিয়া চৰাই তেওঁলোকে চৰাইটো দেখিলে ক'ব মা এইটো চৰাই চৰাই হ'ল বুলি ক'লে এইটো চৰাই ক'ত থাকে তেনেধৰণৰ প্ৰশ্ন এটা সুধিব আমি যদি কওঁ যাহ কেলৈ লাগে তোক এনেধৰণৰ প্ৰশ্ন আমি গালি দিওঁ তেতিয়া নহ'ব তেতিয়া আমি ক'ব লাগিব যে চৰাই বাঁহ সাজি পেলাই থাকে গছৰ খুৰোঙত থাকে তেনেধৰণে বা কিছুমান ঘৰচীয়া চৰাই থাকে কিছুমান বনৰীয়া চৰাই থাকে তেওঁলোকে গছত আশ্ৰয়লৈ জীয়াই থাকে তাৰপিছত ক'ব দে চৰাইবিলাকে যে ঘৰ আছে আমাৰ আমাৰ ঘৰৰ ঘৰ আৰু চৰাই ঘৰ বা বেলেগ নি তেনেকুৱা ধৰণৰ সিহঁতৰ মনতো কিছুমান কথা আহিব পাৰে গতিকে সেই কথাবিলাকত আমি তেওঁলোকৰ উত্তৰবোৰ এনেধৰণে দিব লাগে যে ল'ৰা ছোৱালীবিলাকে আমাক আকৌ নেক্সট টাইম সেই কথাটো সুধিবলগীয়া নহ'ব নহওক গতিকে এনেধৰণে কৰিলে তেওঁলোকৰ কি হয় তেওঁলোকৰ যি ইচ্ছা শক্তি বা তেওঁলোকৰ যি ভাৱনীয় ভাৱনা শক্তি সেই ভাৱনা শক্তিটো যথেষ্ট মজবুত বা টনকীয়াল হৈ যাব পাৰে বুলি মই ভাবোঁ গতিকে আমি ক'ব পাৰোঁ বিচাৰিছোঁ যে যি আজিকালি ল'ৰা ছোৱালীবিলাক কি হয় আজিকালি যিহেতু জইণ্ট ফেমিলীৰ সংখ্যা একেবাৰে কমি গ'ল আজিকালি পৰিয়ালবিলাকত সব নিউক্লিয়াৰ ফেমিলিয়ে হৈ গ'ল গতিকে নিউক্লিয়াৰ ফেমিলিবিলাকত কি হয় তেওঁলোকৰ এটা বা দুটা চাইল্ড থাকে গতিকে সেই এটা বা দুটা চাইল্ডৰ কি হয় ল'ৰা ছোৱালীবিলাকে যেতিয়া তেওঁলোকে খেলিব ইচ্ছা কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ ল'ৰা ছোৱালী নাথাকে আৰু গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাক আৰু গাম নগৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাক নগৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে কি হয় তেওঁলোকে ইঘৰৰ পৰা সিঘৰৰ লগত কোনো ধৰণৰ তেওঁলোকৰ মানে যাতায়তটো ইমান নাথাকে গতিকে সেই খ এই ক্ষেত্ৰত তেওঁলোকে কি হয় তেওঁলোকৰ যি মোবাইল থাকে বা লেপটপ থাকে সেই লেপটপতে তেওঁলোকে কিছুমান ভিডিঅ' বা গেম খেলি তেওঁলোকে সময়টো অতিবাহিত কৰে গতিকে সেই টাইমটোৰ অতিবাহিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে তেনেকে মোবাইল বা হেৰি হওক গেমৰ জৰিয়তে তেওঁলোকে টাইমটো পাৰ কৰে কিন্তু গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কি হয় তেওঁলোকক কোনো ধৰণৰ উপযুক্ত মোবাইল নাথাকে বা লেপটপ নাথাকে গতিকে তেওঁলোকে ওচৰৰ যি সমনীয়া সেই সমনীয়াবিলাকৰ সৈতে তেওঁলোকৰ বয়স অনুযায়ী যিবোৰ খেল থাকে সেইবোৰ খেল খেলিবৰ বাবে যি গ্ৰাম্যাঞ্চলত কিছুমান পথাৰ থাকে বা খেলপথাৰ থাকে সেই পথাৰবিলাকত গৈ মুকলি ঠাইত তেওঁলোকে তেওঁলোকৰ পাঠদানৰ পিছত বেলেগ সময়ত স্কুলৰ পৰা আহি তেওঁলোকে সকলোৱে মিলি আহি তেওঁলোকে কি কৰে তেওঁলোকৰ উপযুক্তকৈ যিটো খেল সেই খেল খেলে আৰু খেল খেলাৰ ফলত তেওঁলোকৰ যথেষ্ট মনটো ভাল লাগে আৰু শৰীৰটো যথেষ্ট টনকিয়াল হয় আৰু ইয়াত তেওঁলোকৰ যিটো গধুৰতা মন বা তেওঁলোকৰ যিটো নিসংগতা সেই নিসংগতাটো দূৰ হয় বুলি মই ভাবোঁ গতিকে ক'ব বিচাৰিছোঁ যে ভিডিঅ' গেমতকৈ খেল পথাৰত গৈ যদি আমি সমনীয়াৰ লগত খেল খেলোঁ তেন্তে আমাৰ শৰীৰ আৰু মন দুয়োটাই ভাল হৈ থাকিব